হেল্ল' মনভৰিত লাগিছেনে মই মৰাণৰ পৰা কৈছিলোঁ মোৰ অৰ্ডাৰ এটা আছিলে লিখি লওকচোন দাদা অঁ মোৰ লাগিছিলে চ'লে ভাটৰে আৰু আৰু এটা চাওমিন দিলে হ'ব অঁ মোৰ অৰ্ডাৰটো কেতিয়া আহিব অঁ চাৰিটাৰ ভিতৰত ন ঠিক আছে অঁ মোৰ এড্ৰেছটো লিখি লওক মৰাণ সেউজপুৰ হয় অঁ ঠিক আছে ধন্যবাদ